হয় মই চিলাই ভাল পাওঁ মই সৰু থাকোঁতে মায়ে চিলাই কৰা দেখি থাকোঁ আৰু মই তেতিয়া চাই থাকোঁ মায়ে কি কৰিছে তাৰ পাছত মই নিজেই মাক দেখি দেখি চিলাই শিকিব ল'লো এদিন কি হ'ল মায়ে কৰি থাকোঁতে ময়ো কৰিবলৈ আৰম্ভ কৰিলোঁ কৰিলোঁ মায়ে চিলাই কৰি আছে মায়ে গাৰু কভাৰ ৰুমাল আৰু তেনেকে চিলাই কৰি আছে ময়ো এদিন চিলাই কৰিলোঁ তাৰ পিছত মই চিলাই কৰি কৰি চিলাই কৰিব পৰা হৈ গ'লো তাৰ পিছত যেতিয়া মই ডাঙৰ হ'লো বহুত চিলাই শিকিলোঁ যেনে ধৰক কাপোৰতো কৰিবলৈ শিকিলোঁ দাকে শিকিলোঁ চিলাই বহুত ধৰণৰ মই চিলাই কৰিব শিকিলোঁ যেনে গুজৰাটী চিলাই চেইন চিলাই ভৰ্তি চিলাই চিলাই কৰি মই কাপোৰ পিন্ধিবলৈ লওঁতে পিন্ধিছোঁ তাৰপিছত মোক ইয়াত চবেই দেখিলে কয় আৰু মোক মোক এযোৰ কৰি দিবি তাৰপিছত আমোকে ক'ব মোক এযোৰ কৰি দিবি তেনেকৈয়ে মই এযোৰ এযোৰকৈ চিলাই কৰি বিকিব ধৰিলোঁ বিকাৰ পিছত মই পইচা পাওঁ আৰু মনটো মোৰ ভাল লাগে অঁ কৰিলোঁ আকৌ এযোৰ কৰিম তেনেকৈয়ে মই কৰি কৰি কাপোৰ চিলাই কৰি মই এটা মেচিন ল'লো এম্ব্ৰডাৰী কৰা মেচিন ল'লো তাৰ পিছত মই ভৰিৰ মেচিন ল'লো তাৰ পিছত বহুত ধৰণৰ কাপোৰ চিলাওঁ মই চিলাই কৰোঁ ভৰিৰে চিলাওঁ কাপোৰ যোৰা চিলাওঁ তাৰ পিছত মই তাঁতো বওঁ তাঁত বওঁ বহুত ধৰণৰ ফুল জানো শিৰখত বাচোঁ তাৰপিছত যোৰা লগাওঁ গামোচা লগাওঁ তেনেদৰে সৰু সৰু বুটা দি মই তেনেকৈ যোৰা লগাব ল'লো বহুত ধৰণৰ কাপোৰ মই বিভিন্ন ধৰণৰকে কাপোৰ বৈ এখন কাপোৰ দোকান খুলিলো এতিয়া মোৰ ওচৰত বহুত গ্ৰাহক আহে বহুতে কৈ অঁ আমুকৰ ঘৰৰ বোৱাৰীজনী বহুত ধুনীয়া কাপোৰ বয় আনে আনোঁগে তাৰ পিছত কাপোৰ চিলাই কৰোঁ সেয়া বিক্ৰী কৰোঁ কৰি মই বহুত উপাৰ্জন বহুত পইচা এতিয়া এটকা দুটকাকৈ মই সাঁচিছো পইচা তেনেকৈ আৰু মোৰ ওচৰত বেলেগ আহে গাঁৱৰে বোৱাৰীবিলাক মোৰ ওচৰত শিকিব আহে মোকো শিকাই দিবি বুলি কয় ময়ো দুজনী তিনিজনীকে তেনেকৈ কাপোৰ চিলাবলৈ আৰম্ভ কৰিলোঁ তেওঁলোকো মোৰ ওচৰত কাপোৰ শিকেহি তেনেকৈ মই ওচৰৰ বোৱাৰীসকলকো কাপোৰ শিকাই আছোঁ চিলাই শিকাওঁ তাত ববলৈ শিকাওঁ ফুল শিকাওঁ এনেদৰে বিভিন্ন ধৰণৰ বস্তু আকৌ মই ঊল গুঠিব জানো তেনেকে ছুৱেটাৰ টুৱেটাৰ গুঠো তেওঁলোককো শিকাওঁ তেনেকৈ মই কৰি আছোঁ